মই বাগিচাৰ কাম কৰিবৰ কাৰণে প্ৰধানকৈ ব্যৱহাৰ কৰা সঁজুলিসমূহ হ'ল কোৰ দা ইয়াৰ উপৰিও মই বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ সঁজুলি ব্যৱহাৰ কৰোঁ আপোনালোকক কৈ আছোঁ কোৰেৰে মই গছপুলি ৰোৱা গছৰ পুলিৰ কাৰণে গাত খন্দা এটা ভেটি বনাব লাগিলে কোৰ ব্যৱহাৰ কৰিব লাগে ধৰি ল'লো এটা ফুলৰ এখন গেট বনাব লাগে তেতিয়া মই কোৰ ব্যৱহাৰ কৰোঁ আৰু কোৰেৰে ভেটিটো বনাই মই পুলিবোৰ তাত ৰুই যাওঁ ইয়াৰ পিছতে মই সঁজুলি ব্যৱহাৰ কৰোঁ খন্তি বুলি কয় যিখনেৰে মই ফুলৰ পুলিসমুহৰ গুৰিত অন্য কোনো যদি বন আদি অপতৃণ গজে সেইবোৰ আমি উঠাই পেলাওঁ লগতে ফুলৰ পুলিৰ গুৰসমূহ কোমল কৰি তাত সাৰ দিব লাগিলে আমি তাতে খন্তি ব্যৱহাৰ কৰোঁ ইয়াৰ পিছতে আমি ব্যৱহাৰ কৰোঁ দা কটাৰী এইবোৰেৰে গছৰ অৰ্থাৎ ফুলৰ পুলিসমূহ হালি যাব নোৱাৰাকৈ আমি তাত ফুল বাহৰ শলিতা মাৰি দিব লাগিলে দাখন ব্যৱহাৰ কৰোঁ বা কটাৰী এখন ব্যৱহাৰ কৰি আমি সেই সঁজুলিটো বনাই তাক হালি যাব নোৱাৰাকৈ মাৰি দিওঁ ঠিক তেনেদৰে আমি সঁজুলি ব্যৱহাৰ কৰোঁ যদি আমি ফুলৰ গুৰিত পানী দিব লাগে তেতিয়াহ'লে আমি বাল্টিং এটা ব্যৱহাৰ কৰোঁ মগ এটা ব্যৱহাৰ কৰোঁ তেনেদৰে আমি এখন হাতোঁৰাও ব্যৱহাৰ কৰোঁ হাতোঁৰাখনেৰে আমি গছৰ পুলি ফুলৰ পুলিৰ গুৰিসমূহ কোমল কৰি দিব পাৰোঁ ঠিক তেনেদৰে ফুলনিত আমি সঁজুলি ব্যৱহাৰ কৰোঁ জবকা বুলি কয় এই জবকাৰে আমি টানি জাৱৰসমূহ আঁতৰাই পেলাওঁ ঠিক তেনেদৰে আমি স্প্ৰে' মেচিন ব্যৱহাৰ কৰোঁ যি স্প্ৰে' মেচিনেৰে আমি ফুলনিত কীটনাশক দ্ৰব্য স্প্ৰে' কৰিব লাগিলে স্প্ৰে' মেচিন ব্যৱহাৰ কৰোঁ ফুলনিৰ ফুলসমূহত গছসমূহত পোক ধৰিলে আমি কীটনাশক দ্ৰব্য দিব লাগে সেইবোৰ আমি স্প্ৰে' মেচিনেৰে কৰোঁ তেনেধৰণে আকৌ ফুলবোৰত কেতিয়াবা ভিটামিন স্প্ৰে' কৰিব লাগিলেও আমি স্প্ৰে' মেচিনেৰে ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে আমি আকৌ ফুলনিত সঁজুলিৰ ভিতৰত আমি টাব ব্যৱহাৰ কৰোঁ য'ত ফুল ৰুব পাৰি তেনেধৰণে আমি সঁজুলি হিচাপত ফুলৰ টাববোৰ শাৰী শাৰী থ'বৰ কাৰণে আমি ৰেক্ ব্যৱহাৰ কৰোঁ আৰু এই ৰেকত সুন্দৰভাৱে ফুলনিৰ টাবসমূহ সজাই থওঁ ৰেকসমূহ যাতে হালি নাযায় তাৰ দ্বাৰা বাঁহৰ আমি বাঁহৰ আমি গোঁজ ব্যৱহাৰ কৰোঁ আৰু আমি সঁজুলিৰ ভিতৰত আমি কেঁচী ব্যৱহাৰ কৰোঁ কেঁচীৰে আমি ফুলৰ আগ কটা ঠানি কটা বিভিন্ন ধৰণৰ কেঁচী আছে সেই কেঁচীবিলাক ব্যৱহাৰ কৰোঁ এনেধৰণে আমাৰ বিভিন্ন ধৰণৰ সঁজুলিসমূহ আমি তাত ব্যৱহাৰ কৰোঁ ফুলনিখনত আৰু এই সঁজুলিসমূহ আমাৰ অতি প্ৰয়োজন সেইকাৰণে আমি এই সঁজুলিসমূহ বিশেষভাৱে সংগ্ৰহ কৰি লওঁ